মোৰ ফটোবোৰেদি এটা ষ্টৰি শ্ব' কৰে যে এইবোৰ বস্তু মই বিলিভ কৰো হয়ো কাৰণ ফটোগ্ৰাফি যোনবোৰ ফটোগ্ৰাফাৰ হয় সিহঁতে এখন ফটো দি বহুতখিনি এনেকুৱা শ্ব' কৰিব ট্ৰাই কৰে যে সেই ফটোখনৰ পিছফালে সেই ফটোখনত বহুতটা কাহিনী জড়িত হৈ আছে ৱাইল্দ লাইফ ফটোগ্রাফি হওক নাইবা এনভাইৰনমেন্ট নেচাৰেল ফটোগ্রাফি হওক যিকোনো ফটোগ্রাফি হওক ত' সেনেকুৱা এখন ফটো দি বহুতখিনি ষ্টৰি এটা দেখাব পাৰি মানুহক সেইটো মই জানো আৰু মই নিজেও ফটো উঠাও যেনিবা কেতিয়াবা ক'ৰবাত মোৰ ফুৰিব গ'লে যেনিবা ফুৰিবই যেনিবা গলো নাইবা মোৰ অহা যোৱা ৰাস্তাটোতেই মই গছ এজোপা দেখিলো নাইবা গছ এজোপাৰ লগত গৰু এটা দেখিলো মানে সেই সেনেকে মই ফটো উঠাই কিনেও বৰ ভাল লাগে কাৰণ সেই গৰুটোৱে গা গছজোপাৰ তলত ছাঁ লৈ আছে সেইটো এটা ষ্টৰি টাইপে হ'ল দিনটোৰ ভাগত ইমান গৰমত সেই গছজোপাই ছাঁ দি আছে ত' মানে সেই ফটোখন উঠাইকেনে এটা মানে এটা ষ্টৰি টাইপ হ'ল ন লিখি দিলো গছজোপাৰ ছাঁহত ছাঁত সেই গৰুটোৱে আৰাম কৰিছে এনেকে এনেকে এটা ষ্টৰি টাইপো হৈ যায় ন সৰু দুলাইনে লিখিলো যেনিবা আৰু নাইবা মই যেনিবা এনে ফটোখন দিলো কোনোবাই এনেকে ষ্টৰী ফটোখনতে এনেকে কমেন্ট দি দিব আৰু যে গৰুটো মৰম লাগিছে ছাঁ ছাঁত আৰাম কৰি আছে আৰু গছজোপাৰ ছাঁত ত' সেনেকুৱা মোৰো এটা হেৰি আছে ৰিচেন্টলি ময়ো ফুৰিব গৈছিলো মেঘালয়ৰ পিনে গৈছিলো তাতে গছ গছনি পাহাৰ ভৈয়াম চবপিনে মানে ইমান ধুনীয়া এনভাৰ্ণমেন্ট তাতেও মই বহুতখিনি এনেকুৱা ফটো উঠাইছো ঝৰ্ণা তৰ্ণা ঝৰ্ণাৰ লগত বহিকেনে নিজেও আছিলো ফটো ফ্ৰেমটোত নাইবা বেলেগ বেলেগ নিজেও ফটো উঠাইছো পাহাৰৰ এইবোৰ উঠাইকেনে এনেকে ষ্টৰি টৰিও দিছো নাইবা আপলোডো কৰিছো চবৰ চব ফটোবোৰৰ পিছত এটা ষ্টৰি থাকে সেই পাহাৰখনৰ নাম কি সেই পাহাৰখনৰ নামটো কিয় আহিল সেনেকুৱা বহুতখিনি ষ্টৰি যোনবোৰ শুনি আহিকেনে নিজৰ এটা জ্ঞান আহে সেই পাহাৰখনক কিয় এইটো নাম ক'লে নাইবা ঝৰ্ণাটোৰ নামটো কিয় এনেকুৱা তাৰমানে সেনেকে বহুতখিনি এক্সপেৰিয়েঞ্চ এখন ফটোৰ থ্ৰোদিয়ে আমি মানুহখিনিয়ে মানুহে পায় আৰু মেমৰিজ মেমৰিজ থাকে চব ফটোবিলাকৰ পিছফালে সেইকাৰণে আজিকালি চবে ফটো এখন কেপচাৰ কৰিবলে বৰ বিশ্বাস কৰে কিবা এটা চিটুৱেচনত যাতে পিছৰলৈকে মনত ফটো সেইখন দেখিকেনে এইটো আহক যে অঁ এই দিনটোত এনেকুৱা হৈছিলে এই মেমৰিটো আছিলে যে আমি সেইকাৰণে এই ফটোখন উঠিছিলো সেনেকুৱাতে ফেয়াৰৱেলৰ ফটো হওক যি নহওক ফটো এখনৰ মানে আমাৰ মেমৰিজ থাকে আৰু এটা ষ্টৰিজ থাকে চব ফটোৰে পিছত